অঁ কওক দা ভাল ভাল

হয় নেকি অঁ তেন্তে যাওঁ ব'লক এদিন ফোন নাই অনা নাই অনা

ঠিক আছে দিয়ক ঠিক আছে ঠিক আছে লগ পাম দিয়ক